হেল্ল' নগাঁও ওলা চাৰ্ভিচ চেণ্টাৰ হয়নে মোৰ দুটামান অভিযোগ আছিল কালি মই ওলা এখন বুক কৰিছিলোঁ সেই গাড়ীখনৰ ড্ৰাইভাৰজনে কোনো ধৰণৰ মাস্ক পৰিধান কৰা নাছিলে আৰু গাড়ীৰ ভিতৰখন বহুত লেতেৰা হৈ আছিলে গতিকে আপোনালোকে তেওঁলোকক অলপ নীতি নিয়মসমূহ পালন কৰিবলৈ অনুৰোধ কৰিব ধন্যবাদ